মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰীত এডমিছন ল'লোঁ হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰাৰ পাছত মোৰ জীৱনৰ সবতকৈ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ল'বলগীয়া হৈছিল যে মই ইঞ্জিনিয়াৰিং লাইনত যাম নে মই ডিগ্ৰী পঢ়িম গতিকে সেই সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ মানে সিদ্ধান্তটোক লৈ যে মই কি সিদ্ধান্ত ল'ম ইঞ্জিনিয়াৰিং পঢ়িম নে ডিগ্ৰী পঢ়িম কাৰণ দুয়োটাৰে ক্ষেত্ৰত কিছুমান সুবিধা অসুবিধা যথেষ্ট আছিলে আৰু আমাৰ সময়ত এনেকুৱা হৈছিলে প্ৰায়খিনি ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰিঙতে নামভৰ্তি কৰিছিলে ইঞ্জিনিয়াৰিং বা তেনেকুৱা যিখিনি প্ৰফেশ্বনেল ক'ৰ্ছ আছে প্ৰফেশ্বনেল ক'ৰ্ছখিনিত নামভৰ্তি কৰিছিলে গতিকে সেই সময়ত সিদ্ধান্তটো লওঁতে মোৰ যথেষ্ট সমস্যা হৈছিল আনহাতে যদি ডিগ্ৰীলৈ চাওঁ ডিগ্ৰী ক্ষেত্ৰতটো যথেষ্ট সুবিধা আছিলে ডিগ্ৰী পাছ কৰি তাৰ পিছত আপোনাৰ মাষ্টাৰ ডিগ্ৰী বা স্নাতকোত্তৰ পাছ কৰি ৰিচাৰ্ছ কৰি বা পি এচ দি কৰি তাৰপিছত কলেজত শিক্ষক হিচাপে ভৰ্তি হ'ব পৰা সুবিধাও আছিলে গতিকে দুয়োটা ক্ষেত্ৰত মই দোমোজাত আছিলো যে কোনটো সিদ্ধান্ত ল'লে ভৱিষ্যতে গৈ মই এটা স্থিৰভাৱে যিকোনো এটা চাকৰি পাওঁ আৰু সেই চাকৰিটোৰ দ্বাৰা মই জীৱন অতিবাহিত কৰোঁ হ'ব পাৰোঁ গতিকে সেই সময়ত প্ৰথমতে মই পৰামৰ্শ লৈছিলোঁ স্কুলৰ শিক্ষাগুৰু সকলৰ আমাৰ প্ৰধান শিক্ষক আছিলে গুণাৰাম কলিতা ছাৰ প্ৰথম তেখেতৰ ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ তেখেতৰ লগত আলোচনা কৰিলোঁ তেখেতে মোক প্ৰথম এইটো কথা ক'লে যে মই যিটোৱে লওঁ সেইটো মোৰ বিচাৰ্য্যৰ বিষয় কিন্তু তেওঁ মোক এই বস্তুটো দেখাই দিলে যে কোনটো কোনটো লাইনত গ'লে বা কোনটো ক্ষেত্ৰত গ'লে কি কি সুবিধা হ'ব বা বৰ্তমান কোনটো ক্ষেত্ৰত স্ক'প বেছি আছে প্ৰথমে তেওঁ ইঞ্জিনিয়াৰিঙৰ কথা ক'লে যে বৰ্তমান যদি আমি চাবলৈ যাওঁ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আমাৰ শিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিব ধৰিছে কিন্তু সেই অনুপাতে চাকৰি বৃদ্ধি হোৱা নাই আনহাতে তেওঁ ডিগ্ৰীৰ কথা ক'লে যে যদি আমি স্নাতক স্নাতক কোনোবা এটা বিষয়ে আমি মেজৰ হিচাপে লৈ বা আমি মেজৰ হিচাপে নোলোৱাকৈ হ'লেও যদি আমি স্নাতক পৰীক্ষাত বহোঁ তেতিয়া আমি ভৱিষ্যতে এজন প্ৰফেছাৰ হ'ব পৰা বা এজন প্ৰবক্তা হ'ব পৰাৰ আমাৰ সুবিধা থাকে গতিকে তেখেতৰ কথা শুনি মই প্ৰথমে ভাবিলোঁ যে এই হয় মই ডিগ্ৰীটো পঢ়া ভাল হ'ব হ'লেও তেখেতক তেখেতৰ পৰামৰ্শ লোৱাৰ পাছতো মই ভাবিলোঁ আৰু দুজনমান ব্যক্তিক পৰামৰ্শ লৈ লোৱাটো মই ভাল হ'ব মই ঘৰতো এই বিষয়ে পাতিছিলোঁ ঘৰত কিন্তু যিহেতু মা দেউতাহঁত ইমান পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়া নহয় গতিকে তেওঁলোকে বিশেষ এটা সিদ্ধান্ত দিব নোৱাৰিলে গতিকে মই ছাৰৰ লগত পতা পতাৰ পাছত আমাৰ যিজন বিজ্ঞান শিক্ষক আছিলে নীলমণি বৰা ছাৰ তেখেতৰ লগত পাতিলোঁ তেখেতৰ ঘৰলৈ গ'লোঁ তেখেতৰ লগত প্ৰায় এক ডেৰ ঘণ্টাৰ ওপৰত মই এই বিষয়ে আলোচনা কৰিলোঁ ছাৰে নিজেও আপোনাৰ পদাৰ্থ বিজ্ঞান বিভাগত তেওঁ স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা তেওঁ পাছ কৰি আমাৰ স্কুলত তেওঁ শিক্ষক হিচাপে কাম কৰি আছিলে তেখেতেও আমাৰ প্ৰধান শিক্ষকৰ দৰে প্ৰায় একেটা কথাকে ক'লে যে বৰ্তমান ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ সংখ্যা যথেষ্ট বেছি আৰু যিখিনি আমাৰ চৰকাৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে যেনে আমাৰ আছাম ইঞ্জিনিয়াৰিঙেই হওক বা ডিব্ৰুগড়ত থকা ইঞ্জিনিয়াৰিং কলেজখনেই হওক তেনেকুৱা খুব কম আছে কিন্তু প্ৰাইভেট বা ব্যক্তিগত ইঞ্জিনিয়াৰিং শিক্ষা প্ৰতিষ্ঠান যথেষ্ট বেছি আছে কিন্তু ছাৰে ক'লে যে ছাৰৰ অভিজ্ঞতাৰ পৰা ক'লে যে যিখিনি প্ৰাইভেটকৈ পঢ়ি আহে মানে ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ পৰা পঢ়ি আহে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ভৱিষ্যতে চাকৰিৰ যিটো চাকৰি পোৱাৰ যিটো প্ৰবেবিলিটি সেইটো যথেষ্ট কম হয় খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী যিসকল প্ৰাইভেটকৈ পঢ়ি ওলাই আহে তেওঁলোকে চাকৰি পায় গতিকে ছাৰে ক'লে যিহেতু ভৱিষ্যতৰ কাৰণে চাকৰি এটা লাগিবয়েই গতিকে তই এইটো চাই ল চিন্তা কৰ আৰু ছাৰে এইটোও ক'লে যে নিজৰ উদাহৰণ দিয়ে ক'লে যে মই নিজে বি এ চি কৰা এম এ চি কৰা আজি মই ধুনীয়াকৈ এখন বিদ্যালয়ত শিক্ষক হিচাপে কৰি মোৰ পৰিয়ালটো মই পুহি আছে গতিকে ছাৰৰ কথাৰ পৰা এটা স্পষ্ট হ'ল যে বৰ্তমান সময়ত মানে মই যিটো টাইমত আপোনাৰ পাছ কৰিছিলোঁ সেই সময়ত ইঞ্জিনিয়াৰিং পঢ়াতকৈ কোনোবা এটা বিষয়ত স্নাতক পঢ়াটো বেছি লাভজনক আছিল হ'লেও তাৰপিছত মই আকৌ আমাৰ কলেজৰ শিক্ষাগুৰুসকলৰ ওচৰলৈ গ'লোঁ আমাৰ দিগন্ত কলিতা ছাৰ আছিল তেখেত ৰসায়ন বিজ্ঞানৰ প্ৰবক্তা আছিল তেতিয়া ছাৰেও সেই একেইখিনি কথাকে মোক ক'লে আৰু ছাৰে মোক এইটো জোৰ দিলে যে ছাৰৰ বিষয়টোৰ ৰসায়ন বিজ্ঞানতে ছাৰে মোক তেখেতৰ কলেজতে এইটো বিষয়ত মেজৰ লৈ পঢ়িবলৈ ক'লে গতিকে সকলোৰে কথা পৰামৰ্শখিনি শুনি মই ঘৰলে আহিলোঁ যিহেতু মই অলৰেডি দোমোজাত ভূগি আছিলোঁ যে মই কি পঢ়িম কি নপঢ়িম বা কোনটো ক্ষেত্ৰত গ'লে কোনটো দিশত গ'লে মোৰ লাভ হ'ব কোন ফালে গ'লে মোৰ লোকচান হ'ব বা ভৱিষ্যতে সমস্যা আহিব পাৰে গতিকে মই ছাৰহঁতৰ পৰা যিখিনি পৰামৰ্শ পালোঁ মই সেইখিনি ঘৰত ক'লোহি ঘৰৰ মানুহেও ক'লে যে ছাৰহঁতৰ কথাটো মানি চলাটো ভাল গতিকে ছাৰহঁতৰ পৰামৰ্শমতে মই ডিগ্ৰী পঢ়িবলৈ বা স্নাতক পাঠ্যক্ৰমত মই নামভৰ্তি কৰিলোঁ গতিকে সেই সময়খিনিত মই যথেষ্ট এটা দোমোজাত ভূগিছিলোঁ সঁচা কথা কব'লৈ গ'লে ৰাতি শুই থাকোঁতেও মোৰ মনলৈ সেই চিন্তাটোৱে আহিছিল যে মই কোনটো ক্ষেত্ৰত যাম বা কোন দিশত যাম গতিকে ছাৰৰ পৰামৰ্শমতে মই সেই বিষয়টো বাছি লৈ সেই বিষয়ত পঢ়িলোঁ আৰু বৰ্তমান মই এখন কলেজত প্ৰবক্তা ৰূপে কাম কৰি আছোঁ গতিকে মই ছাৰহঁতক ধন্যবাদ জনাইছোঁ ছাৰহঁতে মোক এই দোমোজাৰ সময়ত মোক সেই বিপদ বুলিয়ে ক'ব লাগিব সেই বিপদৰ পৰা উদ্ধাৰ কৰিলে